হেল্ল' দাদা মই চাওমিনটো অৰ্ডাৰটো নালাগে মোক পিজ্জাটোকে আনি দিব মানে কি ভুলতে সেইটো অৰ্ডাৰ হৈ গ'ল যে সেইটো কাৰণে মই আকৌ ঘূৰাই নিবলৈ কৈছোঁ আপোনাক গতিকে সেই আপুনি মোক পিজ্জাটোকে দিব চাওমিনটো নালাগে ঠিক আছে অ' অ' ঠিক আছে হ'ব দিয়ক